হেল্ল' বিৰেণদা আপুনি ক'ত আছে বাৰু আহিছেনে মই যে কৈছিলোঁ আপোনাক আহুচাউল গাঁৱৰ এনাইহঁতৰ ঘৰলৈ আহিবলৈ আপুনি এতিয়া তালৈ যাব নালাগে মানে মই মোৰ লগত মানে আপা চুকুলো ভূঞাৰ মোৰ আপাৰ ঘৰ আছে আপাও মানে লগতে যাম বুলি ক'লে মোৰ লগতে আমাৰ ঘৰলৈ সেইকাৰণে মানে মই ইয়ালৈকে গুচি আহিলোঁ আপুনি এতিয়া আহুচাউল গাঁৱলৈ গাঁৱলৈ নগৈ আমাৰ চুকুলো ভূঞা গাৱঁলৈকে আহিব আৰু যেতিয়াই চুকুলো চুকুলো ভূঞা মানে পাওঁতেই ৰে'ল ষ্টেশ্যন এটা পাব তাত পাওঁতেই মোলৈ এটা আপুনি ফোন কৰিব আৰু কোনফালে আহিব লাগে মই আপোনাক জনাই দিম আপুনি তালৈকে আহিব আমি আপা আৰু মই তাতে ৰখি থাকিম আপুনি আহিব আপুনি চুকুলো ভূঞা যেতিয়া ৰে'ল ষ্টেশ্যন পাব তেতিয়াই মোলৈ এটা ফোন কৰিব মই আপোনাক জনাই দিম বাৰু